আধাৰ কাৰ্ডটো হ'লনে মই সেইদিনাখন দি থৈ গৈছোঁ নহয় মই কিমান আহি থাকিম আৰু ভাইটি দোকানত চাউল নেপাম নহয় আধাৰ কাৰ্ড নহ'লে ৰেচন কাৰ্ড উলিয়াব লাগে মই ৰেচন কাৰ্ড দিলে আমি চাউল পাম

পাছবুকটো নাই পোৱা পাছবুকটো লাগে এই ভাইটিহঁতে দেৰি কৰিছে অকণমান কাইলে পৰহিলে সোনকাল কৰি দিয়া তেতিয়া আমি ৰেচন কাৰ্ড পাম বা নহ'লে নাপাম নহয় আমি অকণ সোনকাল কৰি দিয়া বুঢ়ী মানুহ কিমান অহা যোৱা কৰিম হয়

চাউল চাউলো নাপাওঁ নহয় আকৌ আমি এতিয়া ৰেচন কাৰ্ড নহ'লে ৰেচন চাউলৰ কাৰণে লাগে সোনকালে আধা কাৰ্ডটো উলিয়াই দিবা সোনকালে উলিয়াই দিবা আৰু ৰেচন কাৰ্ডো লাগিব পাছবুকো পাছবুকো লাগিব চাউলপাত কিনিবলে খাবলে আমাৰ নাইকিয়া মানুহ দেৰি নকৰিবা কেলে দেৰিকৈ আছ আহা সোনকালে দিবা আৰু এই তিনি চাৰি দিনতেই দিয়েই দিবা তিনি চাৰিদিন মান দেৰি হ'লে মানে আমাৰ নাপাম নহয় এই কেইদিনতে চাউলটো অহা কথা আছে আৰু ক'ৰবাত যদি কোনোবাই দেৰি কৰিছে সেইটো সোনকাল কৰি দিব আকৌ অকমান তেতিয়াহে পাম আমি মাথা মাৰি থাকিব নালাগে আউ আৰু